দোকানখনত গৈ ইমান ধুনীয়া এটা কলম দেখিলোঁ নহয় দামটোও কম লিখিবলৈ ইমান ধুনীয়া নহয় লিখি থাকিলে লিখি থাকিবলৈ মন যায় মানে কলমটো কালাৰটোও ভাল ৰঙটোও ধুনীয়া দেখিবলৈ মানে সেইটোৱে দেখি পেলাই মই একেলগে তিনি চাৰিটামান কিনিয়ে লৈ আনিলো কলমটো দেখি কিন্তু এতিয়া দেখিছোঁ সঁচাকৈ মই বৰ ভাল কাম কৰিলোঁ পাই কলম এনেকুৱা কলম মানে পাবলৈ নাই ইমান ভাল কলম কোনো মিক্স নকৰে একদম সুন্দৰকৈ লিখি যাব পাৰি কোনো প্ৰব্লেম নাই প্লেনটোত